বৰ্তমান আমাৰ ভাৰতীয় পৰিবহন ব্যৱস্থাটো ইমান উন্নত হোৱা দেখা পোৱা নাই কাৰণ আমাৰ দেশত এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিবলৈ কাৰণে আমি ৰে'ল উৰাজাহাজ বা নাও পানীজাহাজ এইবোৰেদি আমি অহা যোৱা কৰোঁ তথাপিও কেতিয়াবা আমি কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ আমাৰ পাহাৰীয়া অঞ্চলবোৰত বেছিকৈ গাড়ীৰ বা বেছিকৈ পৰিবহন ব্যৱস্থাটো ভাল নহয় যেতিয়া বৰষুণৰ বতৰ হয় তেতিয়া তাত কোনো ধৰণৰ গাড়ী নচলে বা গাড়ীৰ সুবিধা পোৱা নাযায় কেতিয়াবা আমাৰ স্কুল বিদ্যালয়লৈ যাবলৈ অসুবিধা হয় সেইবাবে আমি ভাৰতীয় পৰিবহন ব্যৱস্থাটো ইমান উন্নত নহয় বুলি ক'ব বিচাৰোঁ আৰু আমি ভ্ৰমণ কৰোঁতে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ যেনে আমি ক'ৰবালৈ যাবলৈ হ'লে আমি অতি সোনকালে এখন যান বাহন পাবলৈ অসুবিধা হয় সেইকাৰণে আমি বহুতো বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ আৰু ইয়াক আমি উন্নত কৰিবলৈ কাৰণে উন্নত কৰিবলৈ বাবে মই চৰকাৰক অনুৰোধ জনাম যে আমাৰ আমাৰ পৰ্যটকবিলাকক